হেল্ল' অঁ মই ৰিজুমাই কৈছোঁ আপুনি প্ৰসন্ন দা নহয় জানো অঁ অ দাদা বৰষুণ যে পৰি আছে একদম বিলত এনেকুৱা মাছৰ উজান উঠিছে বুলি আমাৰ এই ওচৰৰ অনু তাৰপিছত বৰদলৈনী বৰানী এই গোটেই কেইজনীয়ে আহি পেলাই মোক লাগিছেহি নহয় হয় দিয়ক হয় হয়

অঁ এতিয়া হেৰি এই প পদুমনি বিললৈ যাম বুলি কৈছে বৌহঁতে অঁ অকণমান অঁ দূৰ দূৰ যাব লাগিব তাতে মানে হেৰি সেইফালে আকৌ ধৰক আমাৰ এই ককাইদেউহঁতো আছিলে যে বৌহঁত মামা ঘৰৰ অঁ মামাৰ বোৱাৰীকেইজনীও ওলাম বুলি কৈছে মানে মানুহ এজাকো গোট খাম গম পাইছেনে নাই বহুত ভালো লাগিব দিয়ক আৰু আপোনালোকৰ লগতো কোনোবা কোনোবা আছে যদি মিলাই কৰি ল'ব

হয় দিয়ক অঁ অঁ জানো আৰু কি হয় নেজানো কিন্তু মনৰ ফূৰ্টিতে গোটেইখিনি মানুহ ওলাইছে যে এই একে বৰ ফূৰ্টি লাগিছে এই হ'ব হ'ব খোৱাবস্তু গোটেইখিনি যোগাৰ লৈছোঁ কোনোবাজনীয়ে কোমল চাউল কোনোবা এজনীয়ে বুট হয় হয় কি এতিয়া অঁ নাই নাই ল'ম ল'ম সকলোৱে অঁ খাব কিয় নেখাব সকলোৱে খাব পৰাকৈ লৈছোঁ মানে

অঁ অঁ অঁ অঁ সেইটো হ'ব হ'ব সেইটোতো নিশ্চয় এই নাই নাই নাই নাই নাই দাদা তেনেকৈ নক'বচোন আৰু অঁ সেইটোৱেই সেইটোৱেই নহয় ফূৰ্টিটোহে আচল কথা আৰু খোৱা বোৱাতোনো কি গোটেইখিনিয়ে সকলোৱে একেলগে ওলাই গ'লে অঁ অঁ তাকেহে এতিয়া জানো কি হয় হেৰি প'ল' লৈ ল'ব আপোনালোকে আৰু সেই টান অঁ অঁ টানা জাল চাল পালে অঁ অঁ অঁ সেয়েহে অঁ আমাৰ মানুহখিনিয়ে মানে আমাৰ মাইকী গোটেই মাইকী কেইগৰাকীয়ে মানে হেৰি ল'ব আৰু জাকৈয়ে ল'ম বুলি কৈছে তাৰপিছত অঁ আকৌ চালনি কওকচোন

অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব হয় হয় হ'ব হ'ব হ'ব নিশ্চয় এই হেই দাদা সেইটোত যে মই একেবাৰে ওস্তাদ আৰু মই হ'লে পাৰৰ পৰাহে জোৰ দি থাকিম দেই ডাঙৰ ডাঙৰ জোক দেখিলে ভয় লাগে ডাঙৰো অঁ ডাঙৰ জোক দেখিলে কিন্তু একেবাৰতে জঁপিয়াই আহি পাৰত বহি থাকিমহি কোনো চিন্তা নাই অঁ নহয় অঁ অঁ হ'ব হ'ব কিন্তু হ'ব পাৰৰ পৰাই মই বাকীখিনিৰ যোগাৰ দিম নহয় এই ধৰক তামোল দিয়া জলপান দিয়া পানী দিয়া এইখিনিত মই আছোঁ নহয় মাছ ধৰিব নোৱাৰিলেওতো বাকীখিনিৰ যোগাৰ দিব পাৰিম হয় হয় ঠিকে আছে দিয়ক

অঁ অঁ মাছৰ উজান আহিছে বোলে এই ঠিকে আছে এই মানে বৌহঁতে মোক অকণমান আগতে ক'লে হয় হয় হয় অঁ অঁ ঠিক আছে অঁ অঁ ল'ম ল'ম ল'ম ল'ম বাৰু অঁ ঠিক আছে হ'ব দিয়ক সেইটো কথা জনাই দিয়াৰ কাৰণে ভাল পাইছোঁ বাৰু ক'ম অঁ অঁ আমি অকণ সোনকালে যাম কাৰণ বাট দূৰ আছে নহয় অঁ অঁ সেইটো কাৰণে অঁ হয় হয় অঁ সোনকালে ওলাব ঠিক আছে হ'ব দিয়ক ঠিক আছে বাৰু ঠিকে আছে অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক দেই দাদা অঁ ঠিক আছে